হাঁহ কুকুৰাৰ বাবে কেনেধৰণৰ পুষ্টিকৰ প্ৰয়োজন হাঁহ কুকুৰাৰ বাবে আমি হাঁহ কুকুৰাৰ বাবে আমি ঘৰতে তৈয়াৰ কৰা ধৰক চাউল ঘৰতে ধান খেতি কৰোঁ আমি খেতিৰ পৰা ধান তুঁহ ধান ধানৰ পৰা ভাতো ধান ধানো দিওঁ ভাতো ভাতো দিওঁ তুঁহগুই তুঁহগুৰি লগত তুঁহ তুঁহ গুৰিৰ লগত আমি কচু সিজাই খোৱাওঁ কেতিয়াবা গ পছলা কাটিও সিজাই খোৱাওঁ হাঁহ কুকুৰা হাঁহ কুকুৰা মাইকী মানুহৰ কাৰণে বহুত প্ৰয়োজনীয় দৰকাৰী বস্তু হাঁহ মাই হাঁহ কুকুৰা পৰা মানে এখন সৰু সুৰা ঘৰো চলাব পৰা যায় সৰু সুৰাকৈ হাঁহ কুকুৰা পুহি বহুত আমি লাভদায়ক হৈছোঁ হাঁহ কুকুৰা পুহিলে আমাৰ বহুতখিনি লাভ হয় হাঁহৰ আমি কণী বিক্ৰী কৰিব পাৰোঁ হাঁহ বিক্ৰী কৰিব পাৰোঁ কুকুৰা কণীও বিক্ৰী কৰিব পাৰোঁ হাঁহ কুকুৰাও বিক্ৰী কৰিব পৰা হয় ঘৰতে হাঁহ কুকুৰা খাবও পোৱা যায় ধৰক আলহী আহিলে কিনি ননাকৈ ঘৰতে হাঁহ কুকুৰা পুহিলে হাঁহক ল'ৰা ছোৱালীক কণী কণী ঘৰৰ কণীয়ে খোৱাব পাৰোঁ হাঁহ ঘৰতে হাঁহ হাঁহ কুকুৰা খোৱাব খোৱাব পাৰোঁ আমি কিনি ননাকৈ বহুতখিনি আমাৰ লাভদায়ক হয় হাঁহ হাঁহ কুকুৰা পুহিলে লাভ হয় আৰু সুখম খাদ্য সেইবিলাকে আৰু ধৰক খাদ্য বুলি বেলেগে নাই আমি সেইবিলাকে খুৱাওঁ ধৰক হাঁহক টুংগুই তুঁহ প্ৰথমতে সৰুতে পোৱালি ওলাওঁতে আমি খুন্দু চাউল ধানৰ পৰা যিটো সৰু সৰু চাউল চাউলৰ পৰা চাউলত মানে সৰু সৰুকৈ যিখিনি আমি খুন্দু চাউল কৰোঁ সেই চাউলখিনি আমি খুৱাওঁ খুন্দু চাউল কওঁ সেই পিনি সেই চাউলখিনি প্ৰথমতে সৰু অৱস্থাত খুৱাওঁ তাৰপৰা অলপ ডাঙৰ হ'লে চাউল দিওঁ চাউল খোৱা খোৱাৰ পিছত তাতকৈ অলপ আৰু অলপ ডাঙৰ হ'লে আমি তুঁহ গুৰি ভাত আদি মিলাই খুৱাওঁ কেতিয়াবা কচু লগতো তুঁহ গুৰি বনাই খুৱাওঁ কেতিয়াবা পচলা তুঁহ গুৰিও আদি মিলাই খুৱাওঁ আৰু হাঁহৰ কুকুৰাক পাত পত্র কেতিয়াবা হেৰি কবি পাত চাত তেনেকুৱাবিলাকো আমি কেতিয়াবা দিওঁ কুকুৰা তেনেকৈ কুটি কুটি খাই কুকুৰা পুহিবৰ কাৰণে একো অসুবিধা নহয় কুকুৰাই দিনটো মেলি দিলেও চৰি মেলি ধৰক তেনেকেই কুকুৰা ডাঙৰ হয় হাঁহো হাঁহ হাঁহো হাঁহকো আমি সেই সৰু অৱস্থাত হাঁহ পোৱালি ব্ৰইলাৰ দানা একেবাৰে সৰু অৱস্থাত ব্ৰইলাৰ দানা খুৱাওঁ ব্ৰইলাৰ দানা খুৱাই তাতকৈ অলপ ডাঙৰ হ'লে বুলি ক'লে ধান তুঁহ গুৰি আৰু নতুবা ভাত তুঁহ ব্ৰইলাৰ তুঁহ এনেকৈ মিলাই মেলি আদি খোৱা হয় আৰু হাঁহৰ কণীও আমি বিকিব বিক্ৰী কৰিব পাৰোঁ হাঁহ কণী বিক্ৰী কৰিও আমি বহুতখিনি লাভ মানে ল'ৰা ছোৱালীৰ প্ৰয়োজনীয় বস্তু আনি আদং দিও বুলি ক'লে পৰা যায় কুকুৰা বিক্ৰী কৰিও পৰা হয় হাঁহ কুকুৰা পুহি আমাৰ বহুতখিনি লাভদায়ক হয় হাঁহ কুকুৰা পুহি মানে সৰু সুৰাকৈ মাইকী মানুহৰ হাঁহ কুকুৰা পুহিও আমাৰ এখন ঘৰ সম্পূৰ্ণৰূপে চলাবলৈও পোৱা যায় হাঁহ কুকুৰা পুহি হাঁহ কুকুৰা পুহিলে হাঁহ কুকুৰা ঘৰৰ হাঁহ কু ঘৰত থাকিলে যেতিয়া যেতিয়াই মন যায় তেতিয়াই খাওঁ বুলি ক'লে পোৱা হয় আলহী আহিলেও মানে হাঁহ কুকুৰা দি মাৰি মেলি খুৱাব পৰা যায় পুহি বহুতখিনি লাভো হয় কুকুৰা পুহি বহুত লাভদায়কো হয় আৰু সুখম খাদ্য হ'ল সেইবিলাকেই আৰু পুষ্টিকৰ খাদ্য পুষ্টি ঘৰৰ চাউল দানা সেইবিলাকেই পুষ্টিকৰ খাদ্য তুঁহ গুৰি কচু আৰু পচলাও কেতিয়াবা বনাই মেলি খুৱাওঁ এনেকেই সেইখিনি সেইবিলাকেই খুৱাওঁ আৰু কুকুৰা বেজীও দিয়াওঁ দৰৱো খুৱাওঁ যেনে কুকুৰা বেমাৰ আজাৰ নহ'বৰ কাৰণে আমি কুকুৰাক দৰৱ খুৱাওঁ দৰৱো খুৱাওঁ কুকুৰাক বেজীও দিওঁ হাঁহক সেনেকেই দৰৱ বেমাৰ আজাৰ আদি নহ'বৰ কাৰণে সেইখিনিও আমি ব্যৱহাৰ কৰোঁ সেইবিলাকেই পুষ্টিকৰ খাদ্য খোৱাও আৰু হাঁহক